মাছ ধৰিবলৈ আমি বহুতো কৌশল ব্যৱহাৰ কৰোঁ মানে মাছ ধৰাৰ আগত আমি প্ৰথমতেও চাই লওঁ বতৰটো কেনেকুৱা বৰষুণৰ বতৰততো মাছ ধৰিব নোৱাৰি ৰ'দ বতৰ হ'লে আমি মাছ ধৰিবলৈ যাওঁ মাছ ধৰিবলৈ অকলে নহয় দুই তিনিজন লগত যোৱা হয় মাছ ধৰিবলৈ যাওঁতে গৈ পাই পথ মানে প্ৰথম আমি ফিছাৰীটোৰ মেটেকা চেটেকা থাকিলে বা জেং চেং থাকিলে আঁতৰাই লওঁ তাৰপিছত ডাঙৰ নেটৰ জাল এখনেৰে আমি ফিছাৰীটো গোটেই মেৰিয়াই লওঁ মেৰিয়াই লোৱাৰ পিছত এই দুই এজনে পল মাৰে আকৌ দুই এজনে খেৱালি জাল পেলায় তেনেকৈ তেনেকৈ মাছ ধৰা প্ৰচেছ প্ৰক্ৰিয়াটো আৰম্ভ কৰোঁ তাৰপিছত আকৌ মাছখিনি ধৰি উঠি আমি নিজৰ যিমানখিনি প্ৰয়োজন হয় সেইখিনি ৰখাই ইখিনি আমি বে বেপাৰীক হ'লেও বিক্ৰী কৰি দিওঁ বা ঘৰৰ ওচৰ চুবুৰীয়াক বিলাই দিওঁ